আমাৰ অঞ্চলটোৰ পৰম্পৰাগত খেলবোৰৰ বিষয়ে ক'ব গ'লে বহুত ধৰণৰে খেল আছে মই তাৰ তাৰে ভিতৰত কেইটামান খেলৰ বিষয়ে কৈ দিছোঁ ফাৰ্ষ্টতে মই মোৰ খেলটোৰ কথা কৈছোঁ মই কি খেল খেলোঁ মই আচলতে ক্ৰিকেট খেলা খেলি ভাল পাওঁ ক্ৰিকেট মই বহুতেই ভাল পাওঁ বহুত ভাল পাওঁ আৰু দুই নম্বৰতে মই ফুটবল ভাল পাওঁ আৰু এইফালে কাবাডী বেডমিণ্টন আৰু বহুত কিবা কানি আছে আমি শিলগুটিৰে খেলা খেলোঁ আমি গাঁৱৰ ভাষাত চাকু খেলা বুলি কওঁ আৰু টানাটানি বুলি কওঁ টানাটানি খেলি থকা বুলি খেল খেলোঁ খেলোঁ সেনেকুৱা ধৰণৰ বহুত খেল আছে খেলৰ কথা ক'বলৈ গ'লে বহুত ধৰণৰে খেল আছে আমাৰ অঞ্চলটোত যিহেতু মই গাঁৱতে বসবাস কৰোঁ সেইকাৰণে মই অলপমান গাঁৱলীয়া খেলৰ কথাই কৈছোঁ আমি মই ক্ৰিকেট খেলা সদায় খেলোঁ সদায় মই ভাতি বেলা পথাৰৰ ফালে যাওঁ পথাৰত আমাৰ ফিল্ড আছে ফিল্ডত মোৰ লগৰবোৰ আহে লগৰবোৰৰ লগত মই সদায় খেলা খেলোঁ আৰু বহুত ধৰণৰ ফূৰ্ত্তিও কৰোঁ তামাছাও কৰোঁ মনটোও ভাল লাগে লগৰ লগত লগ হৈ তামাছা ফূৰ্ত্তি হাঁহি ধেমালি এইবোৰ কৰিকেনে ভাল লাগে আৰু লগৰবোৰকো লগ পোৱা যায় গধূলি গধূলি আকৌ গা চা গা গা পা ধুই অলপমান টিভি চাওঁ সেনেকুৱা কিবা কানি কৰোঁ আৰু কিন্তু মোৰ নিজৰ যোনটো খেলা সেইটো খেলা কিন্তু মই এৰি নিদিওঁ আৰু সদায় খেলিয়ে থাকোঁ যিহেতু কুৱেচনটো এয়ে হৈছে যে আমাৰ অঞ্চলত কেনেকুৱা ধৰণৰ খেল খেলোঁ আমি আমি ফাৰ্ষ্ট অফ অল মই ক্ৰিকেট খেলোঁ তাৰপিছত ফুটবল খেলোঁ তাৰপিছত বেডমিণ্টন খেলোঁ বেডমিণ্টনটো আকৌ আমাৰ ইয়াৰ আমাৰ আমাৰ অহ গাঁৱত ক'ক খেলা বুলি কয় আমি ক'ক খেলোঁ তাৰপিছত ফুটবল খেলোঁ ফুটবল আমি আকৌ সেনেকুৱা বুট চুট নাই আমাৰ জোতা চোতা নাই আমি খালী ভৰিৰে ফুটবল খেলোঁ সেনেকুৱা আমাৰ ভাল লাগে সেনেকৈ মনোৰঞ্জন হয় বহুত ভাল লাগে সেনেকৈ খেলি আমি ভাল পাওঁ বহুতৰে হাতে ভৰি হাতে ভৰি দুখ পায় তথাপিও খেলা এৰি নিদিওঁ সেনেকৈ খেলি থাকোঁ তাৰপিছত চাকু বুলি ক'লে আমি পাঁচটা শিল লওঁ আমাৰ যে এই ঘৰ বনালে যে শিল যে থাকে সৰু সৰু শিলটো থাকে যে সেই শিলটোৰে আমি পাঁচটা শিল লওঁ সেই শিলেৰে আমি খেলটো খেলোঁ আৰু তাৰ পাছত বহুত ধৰণৰ খেল আছে ধৰি লওক কাবাডী বুলি ক'লে কাবাডীত আমি ছয়টা ছয়টা ল'ৰা হওঁ ছয়টা ছয়টা ল'ৰা হৈকেনে ধুনীয়াকৈ খেলোঁ খেলটো যদি কোনোবা কাবাডী কাবাডী কৈকেনে চুই দিয়ে বা চুই দিকেনে আঁচডাল পৰা মাজত এডাল আঁচ থাকে সেইডাল চেণ্টাৰ বুলি কয় সেইটো সেইটোৰ পৰা যদি ভিতৰত আহি যায় নিজৰ টিমটোৰ ভিতৰত কাৰোবাক যদি কাবাডী কাবাডী কৈকেনে যদি এটা ধৰি লওক টিমটোৰ এটা মেম্বাৰক চুই দিলে হাতে চুইকেনে যদি নিজৰ টিমৰ নিজৰ টিমত আহি যায় তেতিয়া সেইটো তাৰমানে যোনটো সেইটো বিপৰীত টিমটোৰ যোনটো মেম্বাৰ আছে সেই মেম্বাৰটো আউট হৈ যায় খেলটোৰ পৰা সেনেকৈ খেলোঁ আৰু খেলবোৰ ভাল লাগে খেলিকেনে